মই ভ্ৰমণ কৰিব যাওঁতে ধুনীয়া বাছ এখন বিচাৰোঁ যাতে অহা যোৱা মানে যোৱাৰ অহা যোৱা কৰোঁতে অসুবিধা নহয় এ চি বেছ বাছ থাকে আৰু ৰাস্তা ঘ ঘাট ভাল হ'লে ভাল হয় যাতে কঁকালৰ বিষবিলাক নহয় আৰু ঠাইে ঠাইে মানে মেডিকেল হস্পিটেল আজি এইবিলাকো বিচাৰোঁ যাতে যিকোনো কিবা অসুবিধা হ'লে যাতে ট্রি মানে ট্ৰিটমেণ্টটো কৰিব পাৰোঁ কোনো ধৰণৰ গা বেয়া হ'লে আৰু আপোনাৰ হোটেল ভাল হোটেল বিচাৰোঁ যাতে হোটেল মানে এনেকুৱা বিচাৰোঁ যাতে আমাক থাকিবলৈ খাবলৈ সুবিধা চাফ চিকুণ আৰু নিৰামিষ বিচাৰোঁ আৰু তাতে চাফ চিকুণ হ'লে বেছি ভাল হয় আমাৰ আৰু হোটেলখনত মানে লিফ্টৰো যাতে সুবিধা থাকে আৰু আপোনাৰ যিকোনো মানে অসুবিধা হ'লেই আমাৰ যাতে যাতায়াতৰ কোনো ধৰণৰ আমি অসুবিধা নাপাওঁ আমি এই অ'টোৰিক্সা বা উবেৰ এইবিলাক মানে আমি লগে লগে যাতে পাওঁ আৰু মই যিহেতু মই ভ্ৰমণ কৰি ভাল পাওঁ বৈষ্ণৱ দেৱী মন্দিৰ যাম বুলি ভাবিছোঁ এইবাৰ তো মানে সেইকাৰণে গোটেই সুবিধাটো হ'লে বেছি ভাল হয় আৰু সেইকাৰণে মানে আপোনাৰ হোটেলটো হ'ল বা মানুহৰ কমিউনিকেশ্যন মানুহৰো এইটো